কিহৰ ওপৰত বাৰু অঁ পাইছোঁ পাইছোঁ অঁ মোৰ আপোনাৰ লগত সেইটো কথাই পাতিলগীয়া আছিলে অঁ এক্সট্ৰা ক্লাছ সি নাই লোৱা নেকি মই নোৱাৰিম চাগে ইমান কেঁচা ল'ৰাটো

অঁ হয় দিয়ক ঠিক আছে ঠিক আছে